অঁ কোৱাচোন অঁ অঁ কোৱাচোন অঁ

অঁ অঁ সুধাচোন মাশ্ৰুম খেতি মানে সেইটো খেৰত কৰে দেই খেৰ মানে তুমি টুকুৰা টুকুৰকৈ কাটিব লাগিব আধা আধাকৈ তাৰপিছত কাটি কিনে সেইখিনি গৰম পানীত দি কিনে বইল কৰিব লাগিব বইল কৰি কিনে যেতিয়া ৰঙা ৰঙা হ'ব তেতিয়া তুমি ৰ'দত শুকুৱাই দিব লাগিব সেইটো খে হেৰি কি কয় এইটো অঁ খেৰখিনি তাৰপিছত শুকুৱাই কিনে তাত মানে যোনবিলাক মাশ্ৰুম কাঠফুলা কাৰণে হেৰি এইটো তোমাৰ গুটি থাকে সেই মানে গুটি নি তাত দিব লাগিব তাৰপিছত এটা মানে সেই হেৰিখিনি য়েৰছী বান্ধি কিনে এটা মানে কেনেকৈ ক'ম এতিয়া এইটো হেৰি মানে এটা হেৰি বনাব লাগিব তুম নিচিনা এটা বনাব লাগিব তাৰপিছত বনাই কিনে সেইটো মানে এটা এটাকৈ ওলমাই কিনে থ'ব লাগিব তাৰপিছত সেইটো মানে মাজে মাজে পানী দি থাকিব লাগিব স্প্ৰে' কৰি কিনে পানী দিব লাগিব তেতিয়া মানে সেইখিনি ধুনীয়াকৈ ওলাই যায় দেই কাঠফুলাখিনি তাৰপিছত আৰু এটা পদ্ধতিত কৰিবলৈ পাৰি দেই তোমাৰ মাটিত সেইখিনি মানে মাটিত বীজখিনি মানে যোনখিনি গুটি থাকে সেইখিনি সিঁচি কিনে তাৰ ওপৰত খেৰ দিব লাগে অঁ তেনেকৈও কৰিবলৈ পাৰি মানে মই এতিয়া কোৱা ধৰণেও কৰিবলৈ পাৰি তেনেকৈ আৰু অঁ ঠিকেই কৰিলা অঁ অঁ হ'ব দিয়া একো নাই অঁ অঁ হ'ব দিয়া